হেল্ল'

হয় হয় আপুনি ক'ৰ পৰা কৈছে বাৰু হয় কওক হয় জোনালী আছে জোনালী বাইদেউৰ ঘৰতে আছিলোঁ

হয় পইচা পাতিও অলপ খেলি মেলি কৰিছিলে বাৰু আৰু কাম বনবোৰ তেনেকে কৰোঁ যে বৰ এটা ভাল নেপায় মানে আৰু মই তেনেকে কামখিনি ভালকে কৰোঁ বাৰু কৰোঁ বাৰু আৰু

তেনেকে মানে মোৰ পইচাটো দিগদাৰ হয় যে সেইটো কাৰণে ওলাই দিলোঁ

অঁ মই তেনেকে গোটেইখিনি বনাব পাৰোঁ

হয় হয়

তেনেকে মই আপোনালোকৰ ঘৰতে থাকি ল'ব পাৰিম আৰু

মোৰ ঘৰতটো এই ডিব্ৰুগড় অঁ

হয় হয় তেনেকেই মই মাক তেনেকে সুধি ল'ম আৰু জনাই লোৱাটো ভাল

হয় হয় হয়

হয় হয়

মই এনেকে মাহেকতে লওঁ

অঁ

আৰু ভালেই কৰিলে আৰু মোকো কাম এটা মানে বহুত দৰকাৰ হৈ আছিলে আৰু তেনেকে ঘৰত মাৰো বেমাৰ মাৰ তেনেকে যে অনবৰত জ্বৰ যে হৈ থাকে

পঢ়া শুনা যে মই আধাতে আধাতে এৰিব লগা হ'ল মাৰ বেমাৰ হৈ থাকে যে অঁ বহুত দিগদাৰ আকৌ

বা তেনেকে দিগদাৰ হয় আকৌ

তেনেকুৱাখিনিয়ে আৰু

হয় তেনেকুৱাখিনি ময়ো নকৰোঁ বাৰু মই সেই ইমান এটা ওলাইো ভাল নেপাওঁ অঁ অঁ

হয় হয় সেইটো একো নাই বাৰু মই বেয়া নেপাওঁ তেনেকে মই আপুনি কেতিয়াৰ পৰা মাতে মই তেতিয়াৰ পৰাই যাব পাৰিম মানে আপোনাৰ মানে আপোনাৰ যেতিয়া মোক দৰকাৰ হয় আৰু তেতিয়াই মাতিব পাৰে মানে মই এতিয়া ফ্ৰীয়ে আছোঁ

হয় যাব পাৰিম বাৰু আপুনি মোক জনাব কেতিয়া যাব লাগে

হ'ব তেনেকে হ'লেও হ'ব

অঁ অঁ লৈ যাম বাৰু

যে তেনেকে হ'ল হ'ল হয় সেইটো

অঁ অঁ নেলাগে মোক ফোন এটা কৰি দিব আপুনি কেতিয়া যাব লাগে হ'ব বাৰু ঠিক আছে